অঁ এই চাহপাতটো তুলিবলৈ কৈছিলে যে

অঁ তোলা হ'ল কুমলীয়াটোহে তুলিবলৈ কৈছিলে সেইকাৰণে অঁ তুলি থোৱা আছে কিমান এইটো ওৱেট কৰিলেহে হ'ব তো এক কুইণ্টেলমান হ'ব দাম দৰ এতিয়া হাজিৰাও দাম বাঢ়িছে যে তোলা মানুহো সেইটো কাৰণে দাম দৰটো দহ টকাকৈ বঢ়াইছোঁ কে জিত

অঁ কিবা এটা মিলাই মিলি দিম বাৰু আপুনি আহিব অঁ বেলেগ আহিছে যদিও মই দিয়া নাই আপোনালৈ ৰাখিছোঁ আপুনি আগে পাছে নি থাকে যে অঁ অঁ হ'ব হ'ব হ'ব